তিলপিঠা তিলপিঠা পিঠাগুড়ি ৰাতি চাউল তিয়াই থওঁ তিয়াই থৈ ৰাতিপুৱা খুন্দি ৰাতি তিয়াই থৈ ৰাতিপুৱা খুন্দো খুন্দি ৰাতি পিঠাগুড়ি খুন্দি আনি তিল গুৰ মিক্স কৰি লওঁ তাৰপিছত তেৱা গৰম কৰি তাত দি তিলপিঠাটো গুৰ হাতেৰে দি হ'লেও বা হেতাৰে দি হ'লেও আমি বনাওঁ বনাই আকৌ জুইত সেকি সেইখিনি থওঁ আকৌ বৰপিঠা বৰপিঠা হ'লে আমি ৰাতি গুলি থওঁ গুলি থৈ ৰাতিপুৱা খাওঁ ৰাতিপুৱা কি কৰোঁ গুলি পিঠাটো বনাওঁ তেল দি পেলাই গুড় চেনি তিল দি গলাই গুলোঁ গুলি গুলাই ৰাতিপুৱা হ'লে বনাওঁ আকৌ ঘিলাপিঠা তেনেকৈয়ে ধৰণ এনেধৰণেই আৰু গুৰ তিল খোৱা চ'ডা দি আমি অকণমান সময় মথি থৈ তাৰ পৰা আমি কি কৰোঁ তেল দি পুৰোঁ তেলেৰে পুৰি বনাওঁ আকৌ মিঠৈ পকা পিঠাগুড়ি খুন্দি ভাজি গুৰ পগাই তাত আদা জালুক গুৰ দি গুৰা কৰি দি লাডু লাডুখিনি পকামিঠৈ বনাওঁ আকৌ নাৰিকল ৰুকি দি এই নাৰিকল চেনি ইলাচি চিলাচি যোনে যি পাৰে সেইকেইটা দি আকৌ লাডু বনাওঁ লাডু বনাই দিওঁ এনেকৈ কৰি পিঠা বনাওঁ তৰাপিঠা বনাওঁ আমি পা তৰা পাতেৰে তৰা পাতেৰে আমি তৰাপিঠা বনাওঁ তৰাপিঠাটোকে ঘিলা পিঠাৰ নিচিনাকৈ মথি তাৰ মাজত তিল বা গুৰ সুমুৱাই তিল বা গুৰ সুমুৱাই আমি এই পাতটো বা মেৰিয়াই বান্ধি আমি তিল তৰাপিঠা বনাওঁ আকৌ চুঙাপিঠা বনাওঁ আমি চাউলটো তিতাই থওঁ অপঁইতা বাঁহ কাটি আনি সেই অপঁইতা বাঁহৰ বা খেৰ চাউলটো ভৰাই তাত অলপ পানী দি নিমখেই হওক বা চেনিয়ে হওক যোনেই যিটো ভাল পায় সেইটোৰ ওপৰত দিওঁ দি লৈ আমি আৰু খেৰৰ সোপা দি জুইত সেকি সেইটো চুঙা পিঠা বনাওঁ সেইটো কিছুমানে বাঁহপিঠা বুলিও কয় বাৰু আকৌ লাও সিজাওঁ লাওটো সিজাই লৈ তাত পিঠাগুড়ি চ' খোৱা চ'ডা দি মথি এই তেল দি পুৰিলোঁ সেইটো এটা লাও পিঠা হয় আকৌ চচপিঠা বনাওঁ আমি পিঠাত কি কৰোঁ পিঠাগুড়িটো গুৰ চেনি নিমখ চিমখ দি চ'ডা ত'ডা দি গুলি থৈ অলপ চচটো গৰম কৰি তাত অলপ মিঠাতেল দি তাৰ পৰা কি কৰোঁ মিঠাতেল দি চচটোত দি গৰমাই চচটোত পিঠাগুড়িখিনি ঢাকি দি ঢাকি দি থৈ দিওঁ অলপ সময় তাৰপিছত দেখোঁ পিঠাটো এনেকৈ উবুৰিয়াই দিলে পিঠাটো হৈ যায় তাৰপিছত আমি আকৌ ভাত ভাত বনাওঁ তেনেকৈতো ভাতটো জানেই আৰু কিন্তু আমি চব্জি বনাওঁ এতিয়া বেঙেনা কেঁচামাছ বিলাহী দি আদা নহৰু দি বনালে কেনেকুৱা টেষ্টি উঠে বা কচুথোৰ কচুথোৰ আমি হয়তো কোনোবা দিনাখন টেঙা বনাই খাওঁ কোনোবা দিনাখন আমি জ্বলা বনাই খাওঁ একে কচুথোৰটো কি কৰোঁ গুচাওঁ গুচাই অকণমান ব সিজাই ৰ'দত দিওঁ নহ'লে সিজাওঁ ৰ'দত দিয়া নহ'লে সিজাই দিয়া হয় সিজাই লৈ তাৰ আদা নহৰু পিচি লওঁ মাছৰ মাথা লৈ লওঁ জালুক লৈ লওঁ তেনেকৈ এটা আঞ্জা বনোৱা হয় আকৌ কবি তেনেকৈ লাও চপ সম্পূৰ্ণখিনি মথি এনেকৈও এটা আঞ্জা বনাওঁ তাৰপিছত মুৰ্গী নানানটা ধৰণৰ মুৰ্গী তাৰমানে হয়তো কোনোবা দিনাখন ডাঙৰকৈ চিকেনৰ নিচিনাকৈ বনাওঁ ডাঙৰকৈ ডাঙৰ ডাঙৰকৈ কাটি তেলত ভাজি মছলা সুমুৱাই খোৱা হয় আৰু কোনোবা দিনাখন মছলা এনেকৈ মথি পেলাই সানি গোটেই আদা নহৰু জালুক জিৰা ৰংগুড়া নিমখ চব সানি একেলগে দি সেইটোও এটা তেনেকৈও এটা মথি পেলাই মাংসটো বনাওঁ মুৰ্গীটো আকৌ কিছুমান আকৌ হাফ বইল কৰিও কিছুমান সিজোৱা হয় ছাগলী ছাগলী মাংস আকৌ কি কৰোঁ সিজাই অলপ ভাজি কুকাৰত চিটি মৰাই দিওঁ তেতিয়া আৰু ধুনীয়া কোমল হৈ যায় তাৰপিছত আকৌ হাঁহ মাংস আমি কিহেৰে বনাওঁ হাঁহ মাংস আমি বগা কোমোৰা দি বনাওঁ হাঁহ মাংসটো হাঁহটো ভাজি থাকোঁ বগা মাংসটো বগা কোমোৰাটো কি কৰোঁ সিজাই অকণমান পৰ ৰাখি দিওঁ চাকি দিওঁ তাৰ পানীটো আঠা পানীটো গুচি যায় আঠা পানীটো গুচি যোৱাৰ পিছত কি কৰোঁ সেই পা কোমোৰাখিনি ভাজি হাঁহৰ মাংস ভজাত দি দিওঁ দি দি লৈ পেলাই তাৰপাছত আলপ সময় ভপাই তাৰ পৰা হাঁহৰ মাংসৰ লগত সেইটো কোমোৰা বনোৱা হয় খাৰ দি পেলাই কল খাৰণি দি আকৌ ঢেকীয়া ভাজোঁ ঢেকীয়া ঢেকীয়া শাক ঢেকীয়া শাকটো আপোনাৰ ঢেকীয়া শাকৰ লগত বুট দি ভাজি খাওঁ তেতিয়াও অলপ ভাল হয় বুট দি ভাজি অলপ পিঁয়াজ দি ভাজিলোঁ হেৰি হয়